হেল্ল' নমস্কাৰ বাইদেউ অঁ মই উৎপল বৰাৰ মাকে কৈছিলোঁ মিচেছ জয়শ্ৰী বৰা অঁ অঁ অঁ অঁ মানে সি কৈছিলে বাৰু কিন্তু মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে মানে মই যাব পৰা নাই আপোনাৰ ওচৰলৈ

অঁ কিন্তু সি তেনেকৈ নাম্বাৰৰ কথা কোৱা নাই বাৰু এনেই আপুনি মাতিছে বুলিহে কৈছে কিন্তু সি নাম্বাৰৰ কথা কোৱা নাই অহ হ কিন্তু অঁ অঁ সি চাগে নিজেই কৰিছে চহী মই কৰা নাই চহী অঁ অঁ মই গম নেপাওঁ নহয় সি নক'লে তেনেকৈ অঁ টিউচন দিয়াব লাগিব অঁ পঢ়াত এনেতো ঘৰত পঢ়িব বহে সময়মতে কি বা কৰে পঢ়িব বহি তেনেহ'লে মই যাম মই অঁ মই যাম এদিন আপোনাক ফোন কৰি যাম জনাই যাম অঁ অঁ ঠিক আছে বাইদেউ ৰাখিছোঁ অঁ